অসমত স্বাস্থ্যসেৱাৰ আশে পাশে নিৰ্দিষ্ট ঠাই বিশেষে কিছুমান পৰম্পৰাগত বিশ্বাস আছে আৰু এই বিশ্বাস বা অভ্যাসসমূহ কিমান দূৰ বিজ্ঞানসন্মত সেইটো একেষাৰে কৈ দিব নোৱাৰি এইবোৰ মানুহে যিদৰে চিকিৎসাটো বিচাৰে তেনেধৰণে তাত প্ৰভাৱ নেপেলায় যেনে আমাৰ পেটৰ যদি গণ্ডগোল হয় আমি জৰা ফুকা কৰিলে যদি পাথৰ হয় পাথৰটো আমি জাৰিলে ওলাই নেযায় কিন্তু সেইটো কিছুমানে বিশ্বাস কৰে পানী জাৰি দিয়ে কিছুমানে আপোনাৰ কিবা তেল জাৰি দিয়ে এইবিলাক মই ব্যক্তিগতভাৱে এইটো বিশ্বাস নকৰোঁ জৰা ফুকাটো বিশ্বাস নকৰোঁ অঁ কিছুমান কথা বিশ্বাস কৰোঁ যেনে আপোনাৰ তিতা মহানিমৰ পাত মহানিমৰ পাতটো যদি আমি ভাজি খাব মানে ভাজি কৰি খাওঁ তাৰ পৰা যিটো আমি হেৰি পাওঁ গুণাগুণ পাওঁ সেইটো স্কীনৰ কাৰণেও ভাল আৰু পেটৰ কাৰণেও ভাল কিন্তু সেইটো আকৌ কিছুমান ধৰি লওক হাই প্ৰেছাৰ কাৰণে সেই বস্তুটো বেয়া যিটো আমাৰ অসমীয়াত বায়ু বুলি কয় আগতে বায়ু উঠাইছে বুলি কয় হাই প্ৰেছাৰ হ'লে গতিকে এই কথাখিনি আপোনাৰ বিচৰা ধৰণে প্ৰভাৱ নেপেলাবও পাৰে আৰু পেলাবও পাৰে কিছুমান ক্ষেত্ৰত কি হয় এই যিবোৰ অন্ধবিশ্বাস অন্ধবিশ্বাসৰ বলি হৈ এতিয়াতো বহুত মানুহে ডাইনী সন্দেহত আমাৰ ইয়াতে কিছুমান একেবাৰে অশিক্ষিত যিবিলাকে নজনা নুশুনা মানুহ তেনেকুৱা য'ত বেছি আছে ত'তেই এনেকুৱা অন্ধবিশ্বাসটো বেছি থাকে যেনে এতিয়া ডাইনী সন্দেহত বহুত মানুহক হত্যা কৰিছে বা বহুতক নানা ধৰণৰ শাস্তি দিছে এইটো একেবাৰে বিজ্ঞান বিজ্ঞানসন্মত নহয় এইটো একেবাৰে অন্ধবিশ্বাস আৰু এই অন্ধবিশ্বাসৰ কাৰণে হয়তো একোটা পৰিয়াল শেষ হৈ গৈছে কিন্তু সেই ফুল কমলীয়া ল ছোৱালী বা তেওঁলোকৰ যিখিনি বৃদ্ধ বৃদ্ধা মাতৃ বা পিতৃ আছে সেইসকলক অনেক ধৰণৰ অকথ্য নিৰ্যাতন ই ডাইনী হিচাপে ভাবি মানে কৰিছে সামাজিকভাৱে আও আধ্যাত্মিকতাটো এটা বেলেগ বস্তু আধ্যাত্মিকতা টো হ'ল আপোনাৰ এইটো এটা একেবাৰে অন্তৰ নিভৃত কোণত ইয়াক স্থাপন কৰিব লাগিব আৰু এজন আধ্যাত্মিক ব্যক্তি কেতিয়াও তেওঁ অন্ধবিশ্বাসী নহয় আধ্যাত্মিকতাটো হ'ল নিজক শুদ্ধ কৰা এটা পথ আৰু এই আধ্যাত্মিকতাৰ মাজেদি আমি আমাৰ দৈনন্দিন কৰ্তব্য সম্পাদন কৰিব পাৰোঁ আধ্যাত্মিকতাত হিংসা থাকিব নোৱাৰে আধ্যাত্মিকতাত কেতিয়াও মানে ক্ৰোদ্ধ থাকিব নোৱাৰে আধ্যাত্মিকতাত কাম থাকিব কামভাৱ থাকিব নোৱাৰে আধ্যাত্মিকতাটো সম্পূৰ্ণ এটা নিৰপেক্ষ সত্যৰ ওপৰত প্ৰতিষ্ঠিত এটা মানে শুদ্ধ আৰু সত্য ভাৱ আৰু এইটো অন্ধবিশ্বাসৰ সম্পূৰ্ণ পৰিপূৰক অন্ধবিশ্বাসটো এটা বেলেগ বস্তু অন্ধবিশ্বাসটো আপুনি যিকোনো কথা এটাত আপুনি বিশ্বাস কৰি ল'লে এতিয়া যেনেকে ধৰি লওক আজি এই সময়তো ট্ৰেডিং চলি আছে সেইটো এটা অন্ধবিশ্বাস কোনোবাই বহুত পইচা পাম বুলি তাত ইনভেষ্ট কৰি এতিয়া মানুহ হাহাকাৰ লাগি গৈছে সেইটো অন্ধবিশ্বাস আৰু এই ৰোগ নিৰাময় ৰোগ নিৰাময় ক্ষেত্ৰত আমাৰ যিখন নিদান নিদানত বহুত কথা লিখা আছে কিন্তু তাত দুটা কথা আছে জৰা ফুকাতো বেলেগ বস্তু আৰু বিজ্ঞানসন্মতভাৱে ডক্টৰী যিটো চিকিৎসা সেইটো এটা বেলেগ গতিকে এইখিনি কৰিবলে যাওঁতে খুব সাৱধান হ'ব লাগিব কাৰণ মই ক'লোঁ যে এটা পাথৰ হৈছে তাক জাৰি কেতিয়াও ভাঙিব পৰা নাযায় কিন্তু আমাৰ খাদ্যটোৰ ওপৰতে গোটেই স্বাস্থ্যটো নিয়ন্ত্ৰণ হৈ থাকে গতিকে খাদ্যটো খাওঁতে সদায় সাৱধান হ'ব লাগিব খাদ্য গ্ৰহণ কৰোঁতে তাৰ লগত আমি বাকী আনুষাংগিক যিখিনি বস্তু লাগে সেইখিনি লৈছোনে নাই আও খাদ্য নিয়ম মতে খাইছো নে নাই খাদ্যৰ লগত পানীটো আমি খাইছোনে নাই বা কিমান পৰিমাণৰ খাইছোঁ বা কিমান আমি প্ৰটিন থকা বিভিন্ন স্বাস্থ্যৰ কাৰণে উপযুক্ত যিখিনি ভিটামিন আছে সেই ভিটামিনখিনি থকা খাদ্য আমি গ্ৰহণ কৰিছোঁ নে নাই তাৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে আৰু প্ৰচলিত যিটো সাংস্কৃতিক পৰম পৰম্পৰাগত বিশ্বাস বিশ্বাসটো থাকিব লাগিব সত্যৰ ওপৰত বিশ্বাসটো থাকিব লাগিব অসত্যৰ ওপৰত নহয় অভ্যাস ভাল অভ্যাস থাকিব লাগিব বেয়া অভ্যাস নহয় যি অভ্যাসে আমাক আমাৰ জীৱনশৈলী মানে এজন সৎ নাগৰিক হিচাপে যি অভ্যাসে আমাক পৰিণত কৰে সেই অভ্যাসহে থাকিব লাগিব আৰু সংস্কৃতিক সাংস্কৃতিক যিটো পৰম্পৰাগত বিশ্বাস সেইটো থাকিব লাগিব যেনেকে আমি ফাকুৱা ফাকুৱাত আমি ফাকু খেলোঁ হোলী খেলোঁ সেইটো এটা আমাৰ সংস্কৃতি সেই সংস্কৃতিটোৰ লগত বিশ্বাসী যিসকল হিন্দু ধৰ্মালম্বী লোক আছে তেখেতসকলে ফাকুৱাটো এটা উৎসৱ হিচাপে পালন কৰে আৰু সেই ফাকু গুড়িটো আমাৰ এটা বিশ্বাস পৰম্পৰাগত সেই ফাকু গুড়িটো নিৰ্দিষ্ট সেই দিনটোত যদি আমি মানে সানো তেতিয়া আমাৰ বসন্ত ৰোগ নহয় বুলি এটা বিশ্বাস আছে সেইটো এটা আমাৰ বিশ্বাস কিন্তু বসন্ত ৰোগ হ'লেই আমি জৰা ফুকা কৰিলে ভাল হ'ব বুলি কথা নাই তাত বসন্ত ৰোগৰ এতিয়া আমাৰ ইয়াত মাননি দিয়া হয় সেইটো এটা বিশ্বাস আছে বসন্ত ওলালে আমাৰ মাননি দিয়ে কিন্তু সেই মাননিটো হয়তো ঔষধ মাননি মানে পায়স গাখীৰ ক্ষীৰত সিজাই পেলাই ধুনীয়াকে তাত আপোনাৰ চাউল চেনি এনেকে দি পেলাই দ্ৰব্য উপকৰণ দি সেইটো দিয়ে আৰু সেইটো কিন্তু বিজ্ঞানৰ মতে সেয়া হ'ল ঔষধ গতিকে সেই তেনেকুৱা কিছুমান কথা আছে যিবোৰ কথাই বিশ্বাস আৰু অন্ধবিশ্বাস দুইটা থাকিব কিন্তু যিটো কাম কৰিলে আমি যিটো অসুখৰ পৰা নিৰাময় পাওঁ খাদ্যত আমাৰ বহুত আছে এইটো কিছুমান পৌৰাণিক কিতাপত পোৱা যায় শাস্ত্ৰটো পোৱা যায় কিছু ঔষধ আছে আমাৰ ইয়াত আৰু সেই ঔষধি গুণ থকা যিবিলাক বৃক্ষ সেই বৃক্ষবিলাকৰ নিৰ্দিষ্ট কিছুমান গুণ আছে যেনে মহানিম যেনে আমলখি গাত ঔষধি গুণ আছে শিলিখাৰ গাত ঔষধি গুণ আছে তেনেকুৱা বহুত ধৰণৰ উদ্ভিদ আছে যিবোৰ উদ্ভিদৰ ফল মূলতো ঔষধি গুণ থাকে এতিয়া আমাৰ যদি লেট্ৰিনটো খুব বেছি হয় তেতিয়া এই মধুইয়ামৰ কোঁহকেইটামান আনি পিচি মচন্দৰীৰ লগত যদি পিচি আমি খাওঁ সেই মানে অত্যন্ত লেট্ৰিন হোৱাৰ পিছতো সেইটো ৰৈ যায় বা সৰুপাত টেঙেচি যদি আমি পাতত দি পেলাই তাক এটা লাৰু কৰি খাওঁ তেতিয়া আমাৰ শৌচটো মানে কিছু নিৰাময় হয় সেইটো বিশ্বাস সেইটো মানে হয় সেইটো আমি নিজে বাস্তৱত সেইটো আমি পাইছোঁ কিন্তু সেইবুলি আমি জাৰিলে ফুকিলে চব কথাত আমাৰ জৰা ফুকা কৰিলে সেইটো কামত নিদিয়ে এতিয়া সৰ্পই যেতিয়া দংশন কৰে কিছুমানে জৰা ফুকা কৰে শেষত মানুহটো মানে স্পট ডেড হয় ঢুকাই যায় ঢুকুৱাৰ পিছতো জাৰি থাকে জীৱ আহিব বুলি কিন্তু সেইটোৱে হ'ল অন্ধবিশ্বাস কিন্তু সৰ্পই দংশন কৰাৰ লগে লগে বিষাক্ত সৰ্পই দংশন কৰাৰ লগে লগেই যদি আমি তাক মানে ধুনীয়াকে মেডিকেললে নি যদি তাক সঠিক সময়ত পোৱাব পাৰোঁ তেতিয়া কিন্তু বেজীৰ দ্বাৰা ইনজেকচনৰ দ্বাৰা সেই মানুহজন নিৰাময় হ'ব পাৰে আৰু সেই কথাটো আমি যদি জনা কিজনেও যদি আকৌ বেজালী কৰ্মত ব্যতি হওঁ তেতিয়া সেই মানুহজন প্ৰাণ হেৰুৱাব সেইকাৰণে আমি যিটো উদ্ভিদৰ মানে উদ্ভিদৰ ভাগ আছে যিখিনি ঔষধি গছ আছে যিখিনি ঔষধি উদ্ভিদ আছে আমাৰ ঠাৰতে পাব পৰা সেই উদ্ভিদৰ পৰা যেতিয়া আমি তাৰ অংশ আনি খালে যিটো অসুখৰ নিৰাময় হয় সেইটো আমি কৰিব লাগে সেই আমি বিশ্বাসী আমি জানো যে এইটো গছৰ সৰু পাত টেঙেচিৰ উদাহৰণ দিলোঁ মই মচন্দৰিৰ উদাহৰণ দিলোঁ ৰঙা টেঙা মৰাপাটৰ উদাহৰণ দিলোঁ এইসকল এইবিলাক উদ্ভিদত কিন্তু ঔষধি গুণ আছে এই গুণখিনি আমি বিশ্বাসো কৰোঁ আৰু আমাৰ কামতো দিয়ে কিন্তু জৰা ফুকাৰ ক্ষেত্ৰত বা অন্ধবিশ্বাসৰ ক্ষেত্ৰত মই একেবাৰে একমত নহয় বিজ্ঞানসন্মতভাৱে যিটো শুদ্ধ আৰু সত্য সেইটোহে আমি সদায় কৰিব লাগে আৰু যিটো কৰিলে আমাৰ স্বাস্থ্য উপকাৰ হয় সেইটোহে কৰিব লাগে অন্ধবিশ্বাসৰ বলি হৈ অন্ধবিশ্বাসত মানে মগ্ন হৈ যদি আমি নকৰিবলগীয়া কামটো কৰোঁ তেতিয়া হিতে বিপৰীতহে হ'ব